আমাৰ আমাৰ অঞ্চলত পোৱা প্ৰাকৃতিক সম্পদৰ ভিতৰত মুখ্যভাৱে হ'ল চাহ চাহ বিশ্বত অসমৰ চিনাকী সেই চাহ আমাৰ অঞ্চলত বহুত পৰিমাণে উৎপাদন হয় আমাৰ ইয়াত বহুতো সৰু ডাঙৰ চাহৰ বাগান আছে আৰু আমাৰ অঞ্চলত বহুত মানুহৰ ঘৰত ব্যক্তিগত চাহৰ বাগিচা আছে তাৰোপৰি আমাৰ অঞ্চলত বাঁহ পৰিমাণ যোগাৰ খোৱাৰ উৎপাদন কৰা হয় শিপিনীসমূহে সেই সূতা বোৰক গামোছা আদি কৰি বহুতো বস্তু উৎপাদন কৰে সেই মূগা কাপোৰৰ বাবে বিশ্বত অসমৰ এক নাম আছে আমাৰ অঞ্চলত বহুত পৰিমাণৰ কুঁহিয়াৰৰ খেতিও কৰা হয় যাৰ পৰা ব্যক্তিগত খণ্ডত কৰা হয় আমাৰ অঞ্চলত পাহাৰ ভৈয়াম আদিৰে ভৰি আছে য'ৰ পৰা বহুতো মানুহে জীৱিকাৰ বাবে বহুতো লাগতীয়াল পদাৰ্থ পাওঁ খাল বিল নদী থকাৰ বাবে মানুহে জীৱনত নিবাৰণ কৰিবৰ বাবে মাছ পুঠি আদি ধৰি খায় আৰু বিক্ৰী ধন উপাৰ্জন কৰে আমাৰ অঞ্চলত বহুতো মূল্যবান গছ গছনি পোৱা যায় তাৰ ভিতৰত বহু গছৰ ঔষধ গুণো পোৱা যায় সেই গছ বা বন গছবোৰ আৰ্থিকভাৱে বহু মূল্যৱান আৰু ঘৰুৱাভাৱে ব্যৱহাৰ কৰা হয় সেইবোৰ গছবোৰ ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় তাৰ উপৰিও আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আমাৰ বহুতো কাম কৰিব পাৰি